অ অ কি কৰি আছে যাব লাগিছিল নহয় এনেই জামালা তথাপিতো যাব লাগিব এইকেইটাক সাজু কৰোঁতে ঘৰৰ মানুহক ৰান্ধি বাঢ়ি দি থৈ যাওঁতে মই একো কৰা নাই আকৌ আকৌ এই সাজু হোৱা নাই ৰ'ব এই এই দুটাকে আজি তাকেতো ভবাই নাই আপোনাৰ সুধা কাপোৰ মইনো কোনযোৰ কাপোৰ নিওঁ উলিয়াব লাগিব অ হয় না আপুনি কোনযোৰ নিব আপুনিতো সেইদিনাও লৈছে নতুন অ আপোনাৰো সুধা কাপোৰ অ আপোনাৰ সুধা কাপোৰ ৰ'ব সেইদিনাও লৈছে এযোৰ নতুন কাপোৰ অ হ'ব দিয়ক কেইটা মানত যাব অ তাকেতো ৰ'ব এই অলপমান দেৰিকৈ যাম দিয়ক কিনো কৰিব এই গৰমখনত তাকেতো মোৰো অ ক'ব নোৱাৰা অ তাকেতো ৰ'ব সেইবিলাক চিন্তাহে নাহিলেও মানুহে বেয়া পায় আৰু গ'লেও গোটেই হাহাকাৰ

অই দিব লাগে ৰ'ৱ সেই দুটা আগতে আগতে আনিব লাগিব নহ'লে ক'ত আৰু অ তাকেতো ৰ'ব সেই হ'ল কথা অ আৰু এগিলা না আৰু কাষৰ মানুহ সেই নিজৰ মানুহ সেইটো অ তাকে অ ৰ'ব এতিয়া যে আহি আহি আৰু পিছত যাব নেকি অ নহয় বতটো বতটো আছে মনত আছে ৰ'ব অ অ দিয়ক তে দিয়ক অ অ অ উলাওক উলাওক অ হ'ব দিয়ক